মোৰ মতে মাছ মাৰিবলৈ যোৱাটো বৰ আনন্দদায়ক আমি মাছ বহু প্ৰকাৰে মাৰোঁ জাল জুলুকি পলহ জকাই চালনী আদি কৰি বিশেষকে বেছি আনন্দ লাগে পলহ মৰাটো আমি চাৰি পাঁচখন গাঁৱৰ মানুহে ডাঙৰ বিলত মাছ মাৰিবলৈ পলহ লৈ যাওঁ ইজনে সিজনক চিঞৰি বাখৰি আহ ঐ আহ ঐ বুলি মাতি লৈ যাওঁ যাওঁতে খুব আনন্দদায়ক হিচাপেই যাওঁ তাত গৈ মাছ মাৰোতে দুটা দুটা মানুহ একেলগ হৈ মাৰিব লাগে কাৰণ সৰহীয়া মানুহে মাছ মাৰিলে মাছ পলহত পৰিলে ইটোৱে ধৰি দিব লাগিব নহ'লে পাছফালৰ পাছৰ যোনটোৱে গৈ পেলাই মানে হেঁচা মাৰি ধৰিব সেইকাৰণে দুটা মানুহ লৈ লগ হৈ হৈ গোটেই মানুহ লাইন পাতি পেলাই আমি মাছ মাৰোঁ মাছ শ'ল বৰালী কুঁহি চেনী এইবিলাক মাছ পৰে ইমান ভাল লাগে ধৰি তাৰপিছতে পোৱা সকলৰ খুব আনন্দ হয় নোপোৱা সকলে অকণমান মনতে দুখ কৰে তথাপিতো সকলোৱে পায় ডাঙৰ বিলত মাছ মাৰিলে চালনী মৰাটো তাতকৈও সোৱাদৰ মেটেকা চালি পেলাই দুটা মানুহ গৈ মেটেকা চালো ইটোৱে সিটোৱে মানে চালনীখন ভৰাই দুপিনৰ পৰা দুটাই টানি দাঙি মেটেকাখিনি গুচাই দিলে কাৱৈ মাছে একদম জঁপিয়াই জঁপিয়াই উঠিব ইমান আনন্দ লাগে সেই মাছকেইটা ধৰি তেনেধৰণে আমি প্ৰতিদিনাই গৈ পেলাই গধূলি পৰতে সেই মেটেকা চালি মাছ ধৰোঁ তাৰ পিছত জকাই বাও গধূলি গধূলি জকাইত পুঠি খলিহা মাছে ভৰভৰাই উঠে সেই মাছখিনি ধৰি ইমান ভাল লাগে এদিন মাছ পালে আৰু পাছদিনাখনি যাবলে মন যায় ৰাতি টোপনিও নাহে মাছ মাছ বেছিকে পালে তেনেকে মানে গাঁৱৰ জীয়ৰী বোৱাৰী আৰু পুৰুষসকলো গৈ পেলাই মানে ৰাতি চাল হেৰি জকাই মাৰে জকাই মাৰি খালৈত থয় সেই খালৈ যেতিয়া ভৰ্তি হ'ব তেতিয়া সকলো মানে ঘূৰি আহিব এইদৰে আমি মাছ মাৰোঁ আকৌ জাল পাতিও কিছু লোকে ধৰে জালত মাছ লাগে মাছ জালৰ পৰা এৰুৱাই আকৌ জাল পাতে আকৌ লাগে আকৌ এৰুৱায় আকৌ জাল পাতে আকৌ এৰুৱাই তেনেকৈয়ো ধৰে এইদৰে মানে মাছ মাৰি আমি খুব আনন্দ পাওঁ মাছ মাৰিবলৈ যাওঁতে আমি ইমান আনন্দ কৰি চিঞৰি যাওঁ আহ ঐ আহ মাছে মাৰিবলৈ যাওঁ এইদৰে মানে গান কিছু গাই গৈ পেলাই মানে আমি মাছ মাৰোঁ